ই অঁ কোৱা হিয়া অঁ কোৱাচোন অঁ অঁ কৰিছোঁ খেতি কৰিছোঁ কাঠফুলা খেতি অঁ অঁ কাঠফুলাটো তোমাৰ ৰাতি যেতিয়া গাজনি মাৰে তেতিয়া বৰষুণ বতৰ হয় তেতিয়া পিছদিনাখন ৰাতিপুৱা ওলায় আৰু আমি খেৰবিলাক মানে পচাই পেলাই কাঠফুলা খেতিটো কৰোঁ ৰাসায়নিক সাৰ তোমাৰ ব্যৱহাৰ কৰোঁ তাত আকৌ গোবৰ দিওঁ গোবৰ দি পেলাই খেতিটো কৰোঁ কাঠফুলাটো তোমাৰ বহাগ জেঠমানত হয় তুমি বহাগমানত আহিবা আহি পেলাই চাই যাবাহি আৰু ফটো উঠিব পাৰিবা তুমি কাঠফুলাখিনি তোমাৰ ভাল নাই অঁ অঁ অঁ অঁ অঁ ভালেই অঁ আহিবা তেতিয়াহ'লে অঁ অঁ হ'ব দিয়া তেতিয়াহ'লে অঁ অঁ